আমাৰ ঘৰত কুকুৰা হাঁহ মানে ৰাজহাঁহ চবেই আছে কিন্তু আৰু দানা মানে ধান দিওঁ চাউল দিওঁ তাৰমানে চাউল দিওঁ তেনেকৈ আৰু দানা মানে কিনি অনা আৰু সেইবোৰ সেয়াও দিওঁ এই এইবোৰ হাঁহ কুকুৰা ইটোক দিওঁতে সিটো আকৌ ৰাজহাঁহো আছে সেই মানে চিঞৰ বাখৰ গোটেইখন এই দিওঁ আৰু হেৰি চাউল ধান সেইফালৰপৰা তুঁহ তুঁহে সৈতে ধান সানি পেলাই দিব লাগিব ভাগ ভাগ কৰি ইফালে দিব এভাগ কৰি ইফালে দিব লাগে এভাগ কৰি আৰু পাৰ চৰাইও আছে পাৰ চৰাইকো দিওঁ ভাগ ভাগ কৰি আৰু সিহঁতি কাজিয়া লাগে নহয় ইহঁতক চব এনেকৈ গামলাত সানি কৰি তুঁহে সৈতে এই তাৰপৰা আকৌ এইবোৰ কিবাকিবি এইবোৰ তো হেৰি চেৰিও আমলৈ চামলৈ ভাঙি আনি এনেকৈ টোপবোৰো দিওঁ কুকুৰাক সেইবোৰ খালে ভাল হয় বোলে বেমাৰ আজাৰ নহয় তেনেকৈ হেৰি কৰি দিওঁ আৰু এনেকৈ